ন লাখ ষাঠি হেজাৰ আঠশ দুই সাত লাখ সত্তৰ হাজাৰ তিনিশ চাৰি পাঁচ লাখ পঞ্চাছ হেজাৰ চাৰিশ পাঁচ ন লাখ চল্লিছ হেজাৰ সাতশ আঠ ছয় লাখ পঞ্চাছ হেজাৰ পাঁচশ দুই